আৰু আজিকালি বাগানত বাগানবিলাকত কি হয় মানুহ পাত চিঙা মানুহ পাবলে বহুত কষ্ট হয়

পুৰা কৰােঁ পুৰা কৰি দিওঁ কাৰণ নহ'লে ৰাউণ্ডেজ বাঢ়ি গ'লে মানে আকৌ মই নেক্সট কোটাত পাত পাবলে সক্ষম নহম

খৰচা চৰ্চা কৰি মেলি প্ৰায় পাঁচ লাখমান টকা থাকি যায় এই বাগানখনৰ পৰা

এই বাগানখনে মোক সিমানখিনি দিছে সিমানখিনি দিয়াৰ কাৰণে মই পাঁচ লাখ টকাতো মই সাঁচিব পাৰিছোঁ

কাৰণ দেউতা যোৱাৰ পাছতো মই মোৰো বেলেগ ব্যৱসায় নাইকিয়া হৈ আছে কাৰণ এই বাগানখনেই মই

কাৰণ কিয় আপোনাৰ আয়ুৰ্বেদিক দৰৱ দিয়াৰ লগে লগে সি নেচাৰেল এটা প্ৰডাক্ট পাই যায় নেচাৰেল প্ৰডাক্ট পোৱাৰ কাৰণে যেনেকে মানুহৰ

ইনকম পাই আছোঁ আৰু ভৱিষ্যতলে মই আৰু বেছি পাম বুলি আশা কৰি আছোঁ কিয়নো

যিটো আমাৰ আয়ুৰ্বেদিক প্ৰডাক্ট আছে আয়ুৰ্বেদিক প্ৰডাক্ট বিলাক আপোনালোকে ইউজ কৰিব

আজি মই দুই চাৰিজন মানুহক কেতিয়াবা মই সহায়ো কৰিব পাৰিছোঁ লাগ বুলি ক'লে মানে কিবা কাৰণত কাৰণ মই ঢ়েৰ টকা পইচা দি মোৰতো সহায় কৰিব নোৱাৰঁ ক'বা কিবা এটা অন্তত কিঞ্চিৎ কিবা এটা কাৰোবাক সহায় কৰিব পাৰোঁ কেতিয়াবা